মোৰ ভণ্টী চাৰিজনী মই এল পি স্কুললৈকে পঢ়িছিলোঁ মোৰ বাইদেউ নাই মই ডাঙৰ মোৰ সৈতে চাৰিজনী বান্ধৱী মই যিহেতু বিয়া হ'লোঁ ছোৱালী মাত্ৰ এজনী ল'ৰা দুজন বান্ধৱীটো বহুত আছিল যিহেতু আগতে আমি গাঁৱতে আছিলোঁ এতিয়া যদিও আমি ইয়াতে গুৱাহাটীত আহিলোঁ কিন্তু সৰুতেটো আমি গাঁৱতে আছিলোঁ গাঁৱত থাকোঁতে মাছ চাছ মাৰিবলৈ যাওঁতে আমাৰ ওচৰৰ গোটেই চুবুৰীৰখিনি মানে কাষৰ মানুহখিনি ছোৱালীখিনিৰ লগত একেলগেই একেলগে ডাঙৰ দীঘল হোৱা গোটেইকেইজনীয়েই মোৰ বান্ধৱী স্কুলত যিহেতু গৈছিলোঁহে কিন্তু পঢ়া সেনেকে নহ'ল পাঠশালালৈকে থাকিলোঁ সেইবাবে মোৰ সেনে স্কুলৰ বান্ধৱী বুলি মনত নাইয়েই কাষৰ যিকেইজনী বান্ধৱী সেই কেইজনীয়েই আৰু ঘৰৰ ওচৰৰ বা গাঁৱৰ একেলগে ডাঙৰ দীঘল হোৱা সেইখিনিয়েই আৰু ছোৱালী শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন কিছু ক্ষেত্ৰত হৈছিলোঁ এতিয়া যদিও নাই মোৰ ছোৱালীজনীক মই পঢ়াৰ সুবিধা দিছোঁ যথেষ্টখিনি যিখিনি পাৰিছোঁ মোৰ যদিও শিক্ষা দীক্ষা নাই আজিকালি কাষৰ মানুহ চানুহ দেখিছোঁ বা এতিয়া আমি গুৱাহাটীত আছোঁ থকাৰ ফলত কাষৰ মানুহবোৰো দেখিছোঁ কোনে কেনেকে পঢ়া শুনা কৰি আছে মই যদিও পঢ়া শুনা কৰা নহ'ল মোৰ দেউতাও খেতি কৰিছিল আমাৰ আৰু গাঁৱৰ সেই অৱস্থাত পঢ়া শুনাৰ প্ৰতি সিমান মানে মানুহবিলাকৰ ইচ্ছা নাছিল বিশেষকে মানে ছোৱালীবোৰৰ ক্ষেত্ৰত ল'ৰাবোৰক পঢ়িবলৈ যাব দিছিল যদিও ছোৱালীবোৰ নপঢ়িলেও হয় এই মাছ মাৰিব যাব দিব ঘৰৰ কাম বন কৰিব দিছিল আৰু সৰুতে বিয়াও হ'লোঁ সেইকাৰণে বিয়াও দিলে এতিয়া আৰু মই সেনেকেই আৰু বাধাৰ হেৰি সেইখিনি বাধা দেখিছিলোঁ আৰু মই যিহেতু নিজে পঢ়া শুনা কৰিব নোৱাৰিলোঁ বা ঘৰৰ মানুহেও নিদিল বাধাৰ সন্মুখীন হ'লোঁ কিন্তু মই যিহেতু বাধাৰ সন্মুখীন হ'লোঁ মোৰ ছোৱালীজনীক মই বাধা দিব খোজা নাই তাই যি পঢ়ে যি কৰে কৰি থাকক এতিয়া এইবাৰ বি এ পাছ কৰিলে তাই মইটো ইমানটো নাজানোঁ ইয়াৰ পিছত বা কি কৰে কিবা বোলে পঢ়িব সেই পঢ়িবৰ কাৰণে আৰু পঢ়িবলৈ দিছোঁ আৰু সেইকাৰণে আৰু বৰ বিশেষ একো নাজানোঁ যিমানখিনি পঢ়ি থাকে পঢ়ি থাকিব আৰু পঢ়ি থাকিবলৈ দিছোঁ আৰু এতিয়া মোৰ ছোৱালীজনীক বাধা বিশেষকে দিয়া নাই আৰু মই নোপোৱাখিনি তাইক দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইমানেই আৰু